অঁ এইখন গোলাঘাটৰ বিনায়ক ৰেষ্টুৰেণ্ট হয়নে অঁ অঁ মই এই গোলাঘাট টাউনৰ পৰাই কৈছিলো অঁ মোৰ সেই দুটামান খোৱা বস্তু অৰ্ডাৰ দিম বুলি ভাবিছিলো অঁ এই মানে মোৰ এই তিনি দিনৰ পাছত দছ ছেপ্টেম্বৰ দিনাখন মোৰ ভাগৰ বাৰ্থডে' এটা আছে মানে অঁ এই সেইকাৰণে মই এই খোৱা বস্তু কেইটামান অৰ্ডাৰ দিম বুলি ভাবিছিলো অঁ অঁ এই বৰ বেছি বস্তু নালাগে তাতে অলপ মানে এই মই মিঠাই কেইটামান মানে লালমোহন দছটামান আৰু ধৰি লওক আপোনাৰ এই বিৰিয়ানি দছ প্লে'টমান আৰু এই আপোনাৰ মানে পিজ্জা তিনিটামান এ তেনেকৈ অৰ্ডাৰ দিম বুলি ভাবিছিলো আপোনালোকে দিব পাৰিব নহয় অঁ অঁ অঁ এই দহ ছেপ্টেম্বৰ তাৰিখে দিলে হ'ল অঁ অঁ এ এনেই ৰাতিপুৱা নহয় বাৰু মোৰ বাৰ্থডে' মানে দিনত মানুহবিলাকে কাম কৰিবলৈ যায় যে সেইকাৰণে মই বাৰ্থডে'টো ৰাতিকে পাতিম বুলি ঠিক কৰি থৈছো অঁ সেইকাৰণে আপুনি সাতটা আঠটামান বজাত মোক বস্তুটো দিলেই হ'ল অঁ বেছি বস্তু কোৱা নাই মানে মিঠাই অঁ লালমোহন কৈছো পিজ্জা আৰু বিৰিয়ানি সিমানেই হেৰি আৰু অঁ আৰু এটা ক'ব পাহৰিছো নহয় কে'ক এটাও দি দিব দুই কেজি ওজনৰ অঁ কে'ক এটা দিয়াই দিব দেই অঁ অঁ ঠিক আছে আৰু পইচাবিলাক কেনেকৈ ল'ব বাৰু অঁ অঁ ঠিক আছে বাৰু পইচাবিলাক অঁ বিৰিয়ানি প্লে'ট আপোনাৰ সত্তৰ টকাকৈ হৈ যাব বাৰু অঁ অঁ আৰু মিঠাই দছটকাকৈ ন' ঠিক আছে ঠিক আছে হেৰি এ দহ তাৰিখে আপুনি সাতটা পা আঠটা বজাৰ ভিতৰত দিব ডেলিভাৰি ফিছ কিবা ল'ব নেকি অঁ অঁ ফ্ৰী ডেলিভাৰি তে ন' ধন্যবাদ ধন্যবাদ অঁ মোৰ এই ঘৰটো বেছি দূৰ নহয় এই যে চিভিল হস্পিতালৰ অলপ আগলৈ গ'লে হৈ যায় আপোনা আপোনাক বাৰু মই এড্ৰেছটো আৰু ফোন নম্বৰ দি দিম আপুনি মোক সিদিনাখন ক'ল কৰিলেই হ'ব হয় হয় বহুত দূৰ নহয় চিভিলৰ পৰা আপোনাৰ এই পাঁচ ছয় ঘৰ পাৰ হ'লেই মোৰ ঘৰ পাই যাব ঠিক আছে ঠিক আছে বাৰু ঠিক আছে দিয়ক দাদা মই আপোনাক লিষ্টখন কি কি লাগে হোৱাটছএপত দি দিম বাৰু ঠিক আছে হ'ব দিয়ক